মোৰ তেনেকৈ ডায়বেটিছ বা তেনেকুৱা ধৰণ নাই কিন্তু মোৰ অকণমান যদি নিমখটো বেছি খোৱা হয় তেতিয়াহ'লে মোৰ মানে প্ৰেচাৰটো অকণমান বাঢ়ি যায় সেইটো কাৰণে মানে নিমখটো অকণমান কমকৈ খাওঁ আৰু তেনেকৈ মোৰ একো নাই বাৰু এলাৰ্জি বা ডাই ডায়েটেৰী ৰেষ্ট্ৰিকশ্যন হয় তেনেকুৱা একো নাই ময়ে তেনেকৈ খোৱা হয় কিন্তু নিমখটো অকণমান বেছি খালে সেইটো পোৱা যায় মানে সেইটো প্ৰেচাৰটো অকণমান হাই হৈ যায় সেইটো কাৰণে আৰু